মোৰ প্ৰিয় খেলুৱৈ এমবাপে ফ্ৰাঞ্চৰ এই সুদক্ষ খেলুলৈগৰাকী যোৱা বিশ্বকাপত যিটো পাৰদৰ্শিতা দেখুৱালে এনেকুৱা খেলুৱৈ পৃথিৱীত বিৰল আৰু তেওঁক যদি মই লগ পাওঁ সুধিম তেওঁ কেনেকৈ তাৰমানে ফ্ৰী কিকৰ জৰিয়তে গোল দিয়ে আৰু যিটো ইউ টাৰ্ন গোল সেইটোৰ বিষয়ে মই তেওঁক ভালকৈ সুধি ল'ম